মই মোৰ পৰিয়ালত কেতিয়াবা মোৰ মা দেউতাৰ বেমাৰ হ'লে বা অন্য সদস্যৰ যদি বেমাৰ হয় তেতিয়া মই কিছুমান বস্তু ৰান্ধিবলগীয়া হয় যেনে ভাত বনোৱা হয় ৰুটি চাহ এনেকে বনোৱা হয় আৰু বেমাৰীৰ কাৰণে গৰম পানী আদি বনোৱা হয় আৰু লগতে আলহী অতিথি আহিলে তেওঁলোকক ভালদৰে চাহ বনাই দিয়া হয় লগতে অন্য যিবিলাক আছে যিহেতু আমি ভাত বনাবলৈ চাউল পানী দি আকৌ মাৰ কাঢ়ি ভাত বনোৱা তাৰপিছত দালি তেনেকে বনোৱা হয় লগতে বিভিন্ন ধৰণৰ চাটনী আলু ভাজি লগতে এইখিনি বনোৱা হয় আৰু কেতিয়াবা যদি অলপ বেছি সোনকাল হৈ থাকিব লাগে তেতিয়া মই কুকাৰত ভাত দি হুইছেল মাৰি তেনেকৈও ভাত বনাওঁ আৰু লগতে নিজৰ কামসমূহ কৰিবলগীয়া হয় মাজে মাজে আৰু আৰু কিছুমান এনেকুৱা খাদ্য হৈ থাকে যে কোনোবা যদি আলহী আহিলে আৰু আলহী আহোঁতে আমাৰ ঘৰৰ কাৰোবাৰ চবৰে বেমাৰ বা কাৰোবাৰ বেমাৰ ত' তেতিয়া মই আলহীৰ কাৰণে মাছ মাংস আদি বনাওঁ লগতে চাহ ভাত সমস্তখিনি চাবলগীয়া হয় লগতে কেতিয়াবা যদি মন যায় মেগী বনাওঁ পিঠা লাডু় আদি বনোৱা হয় আৰু লগত বিভিন্ন ধৰণৰ সা সৰঞ্জাম বনোৱা হয় সেইটো চব্জি এটা লাগেই ভাতৰ লগত মানুহে খাব বিচাৰেতো এই চব্জিটোও মই কেতিয়াবা বনাওঁ আৰু সেয়াই সেইখিনিয়ে বনোৱা হয়